হেল্ল' ৰঞ্জন দা মই মনোজে কৈছোঁ মই যে ৰুটি পিলেট অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰকেইটা মানে দুখন দুখন পাৰিলে সেই তাত ভৰাই দিবচোন পেকিং কৰি দিব আৰু লগৰ দুজন আহিলে তাতো আপোনাক চাৰি প্লেট কৰি দিব তাতো দুখন দুখনকৈ বেছি কৰি দিব এতিয়া বৰ্তমান মই বিশ্বামুখত আছোঁহি আৰু অলপ দেৰিকৈ আমি যাম আৰু অৰ্ডাৰটো আনিবলৈ আপুনি বেয়া নোপায় যদি আকৌ পেকিংকেইটা খুলি তাত দুখন দুখন ভৰাই দিব